হাঁহ কুকুৰা পামবোৰত জৈৱ সুৰক্ষা কেনেকৈ চম্ভালিব লাগে ই কিয় বোলে গুৰুত্বপূৰ্ণ হাঁহ কুকুৰা আমি প্ৰথমতে কণী পোৱালি কুকুৰা ডাঙৰ সৰু পৰা ডাঙৰ কৰোঁ ডাঙৰ পৰা আকৌ কণী পাৰে কণী পাৰি কিনি পোৱালি উলিয়াওঁ পোৱালি উলিয়াইকিনি ডাঙৰ দীঘল কৰোঁ ডাঙৰ দীঘল কৰি আকৌ দানা এই তুঁহগুড়ি চাউল আৰু কচু সিজাই দিওঁ আকৌ দৰৱ দিওঁ খোৱাই মেলি ডাঙৰ দীঘল কৰোঁ ডাঙৰ দীঘল কৰাৰ পিছত মাংস কাটি কুকুৰা বিক্ৰী কৰোঁ বিক্ৰী কৰি কিনি পইচা পাতি এটা মাইকী কুকুৰা বোৰ কণী বিক্ৰী কৰি কণীও বিক্ৰী কৰোঁ মতা কুকুৰা ডাঙৰ হ'লে মানে কুকুৰা ডাঙৰ হ'লে মানে আকৌ বিক্ৰী কৰোঁ আঠশ নশত বিকি কৰি মেলি সেনেকে দৰৱ পাতি দিওঁ কিছুমান কুকুৰা বেমাৰ হয় বেমাৰ হোৱাৰ পিছত আকৌ দৰৱ পাতি দিওঁ দৰৱ পাতি দিয়াৰ পিছত তেতিয়া বেমাৰৰ পৰা বাচে বচাৰ পিছত বেমাৰৰ পৰা বচাৰ পিছত এই বেমাৰৰ পৰা বচাৰ পিছত তাৰপিছত আমি যতন লওঁ যতন লৈ কিনি গঁৰাল বনাওঁ গঁৰাল বনাইকিনি গঁৰাল বনাবলৈ বাঁহ কিনিব লাগে বাঁহখিনি মানুহৰ হাজিৰা চাজিৰা দি গঁৰালটো সাজোঁ গঁৰাল সজাৰ পিছত টিং চিং লগাওঁ লগাই পিনি সেনেকে আও গঁৰালটো বনোৱা হয় গঁৰাল বনোৱাৰ পিছত আৰু এখন ফাৰ্ম এনেকে সৰু এটা দুটাকৈ কুকুৰা পুহি মেলি বেছিকৈ সৰহ কৰোঁ সৰহকৈ কৰি মেলি এখন ডাঙৰ কৰি ফাৰ্ম খোলোঁ ফাৰ্ম খোলাৰ পিছত ফাৰ্ম খোলাৰ পিছতে ডাঙৰ কুকুৰাবোৰে কণী পাৰে কণী পৰাৰ পিছত ঢেৰ কুকুৰা হয় ঢেৰ কুকুৰা হোৱাৰ পিছত আকৌ এনেকে এটা দুটা কৰি এনেকে ঘৰৰ পৰাও বিক্ৰী কৰোঁ এনেকে বজাৰতো দি বিক্ৰী কৰোঁ বিক্ৰী কৰি মেলি পইচা পাতি আৰু ঘৰখন চলোঁ ঘৰখন চলাৰ পিছত চলিবলৈ দিগদাৰ হয় দিগদাৰ হোৱাৰ পিছত আকৌ আমি এই কিছুমানে ঘৰৰ পৰাও নিয়ে নিবলে আহে কিছুমানে আকৌ বজাৰত বিক্ৰী কৰিবলৈও যায় নিয়াই বজাৰত বিক্ৰী কৰিবলৈ যায় বিক্ৰী কৰাৰ পিছত আকৌ এনেকে এটা দুটা কৰি আৰু শেষ হয় শেষ হোৱাৰ পাছত আকৌ নতুনকে আৰম্ভ কৰোঁ কুকুৰা পুহিবলৈ আকৌ চাউল দিওঁ কুকুৰাক চাউল দিয়াৰ পিছত আকৌ চাউল দিয়াৰ পিছত আকৌ চাউল দিয়াৰ পিছত আকৌ সৰুকৈ সৰু সৰু কুকুৰা পোৱালিবোৰ খুন্দো চাউল দিব লাগে ডাঙৰ কুকুৰাবোৰক দানা দিব লাগে খোৱা পিছত আৰু ডাঙৰ দীঘল সেনেকে হয় খুব যতন পাতি লওঁ লোৱাৰ পিছত আকৌ সেনেকৈ আৰু কুকুৰা চফা কৰিব লাগে চফা কৰা পিছত গঁৰাল পাতি সাৰিব লাগে সৰাৰ পিছত গঁৰাল চফা কৰি থোৱাৰ পিছত আকৌ সেনেকৈ এটা দুটাকে কুকুৰাকো মেলি সৰহ কৰোঁ সৰহ কৰাৰ পাছত সৰহ কৰাৰ পাছতে আকৌ

মানুহ কিছুমান মানুহে কুকুৰাবোৰ বেমাৰ কিছুমান মৰি যায় মৰি যোৱাৰ পিছত আমাৰ কুকুৰা সেনেকে কমি যায় কমি যোৱাৰ পাছত আকৌ সেনেকে দৰৱ পাতি খুৱাই মেলি বচাই মেলি ৰাখি থওঁ ৰাখি থোৱাৰ পিছত আকৌ কিছুমানে কণী বিক্ৰী কৰোঁ কণী মানে এটা কণীত বাৰ টকাকে বিক্ৰী কৰোঁ সেনেকে কৰি মেলি এনেকে এশ দুশ তিনিশ চাৰিশ সেনেকে কণী কুকুৰাই পাৰে এনেকে আমি বিক্ৰী কৰোঁ ঘৰতে কিছুমান কিছুমান কণী বজাৰলৈ নিওঁ নিয়াৰ পিছত মানে ঘৰৰ পৰাও নিয়ে এনেকে কৰি কৰি কৰি কৰি বহুত কুকুৰা আমি উপাৰ্জন কৰিব

আৰু কুকুৰা সৰুৰ পৰা ডাঙৰ দীঘল কৰিবলৈ বহুত কষ্ট হয় কষ্ট যতন পাতি ল'ব লাগে বহুত যতন পাতি লোৱা বা আকৌ পোৱালিবোৰ ডাঙৰ হ'বলৈ বহুত বহুত তিনিমাহ চাৰিমাহ লাগে ডাঙৰ কৰি মেলি আকৌ সেনেকে বজাৰত বিক্ৰী কৰিবলৈ যাওঁ বিক্ৰী কৰি মেলি পাছত কুকুৰাবোৰ আমি মেলি দিওঁ কুকুৰাবোৰ নিজেই চৰি মেলি দানা পানী খায় বন্ধা কুকুৰাবোৰক পানীও দিব লাগে খাবলে আকৌ দানাও দিব লাগে দিয়াৰ পিছত আকৌ দিয়াৰ পাছত আকৌ কুকুৰাবোৰ এখন ডাঙৰকে এখন আকৌ সৰু ব্ৰইলাৰ ফাৰ্ম নিচিনা কৰি ডাঙৰকে এখন ফাৰ্ম খুলি তাত খুলি তাত আকৌ লাইট লাইট দিব লাগে কুকুৰা ঘঁৰটোত গৰম গৰম পানী কৰি দৰৱ দিব লাগে দৰৱ খোৱাৰ পাছত সেনেকে ভিটামিন দিওঁ ভিটামিন দি মেলি সেনেকে ডাঙৰ দীঘল হয় আৰু